পাঁচ লাখ দুহেজাৰ পাঁচশ পোন্ধৰ লাখ বিছ হাজাৰ দুই পঁচিছ লাখ ছাব্বিছ হাজাৰ পাঁচশ তিনি ওঠৰ লাখ একৈছ হাজাৰ পাঁচশ আঠ ত্ৰিছ লাখ তেৰ হাজাৰ পাঁচশ এক